মোৰ ব্যৱসায়টোৱে স্থানীয় ৰাইজলৈ এনেধৰণৰ অৰিহণা যোগাইছে যি যিটো সময়ত ঘৰত বস্তু নাথাকিলে মোৰ দোকানৰপৰা হঠাতে লৈ যাবলৈ পাৰে আৰু আবেলি সময়ত ওলাই আহে কিবা এটা লৈ যাওঁ বুলি মোৰ ফাষ্টফুডৰ দোকানো আছে সেইদৰে ফাষ্টফুডৰ দোকানতে তেওঁলোকে কিছু বস্তু খাই যায় আৰু শাক পাচলিৰ ওচৰত নাথাকিলে ঘৰত নাথাকিলে আহি পেলাই অলপ সময়ৰ কাৰণে আহি লৈ যাব পাৰে কমটি সময়তে হৈ যায় এইদৰে মোক ব্যৱসায়টোৱে ওচৰৰ স্থানীয় ৰাইজক সহায় যোগাইছে বুলি মই অনুমান কৰিব পাৰোঁ আৰু মোৰ ব্যৱসায়টোৱে ওচৰৰ যিকোনো মানুহকে সহায় কৰিব পাৰিছে বুলি মই ভাবোঁ মোৰ ব্যৱসায়টোৱে স্থানীয় সমাজখনলৈ সকলো ধৰণৰ মানে সহায় যোগাইছে আছে বুলি মই ভাবোঁ মোৰ ব্যৱসায়ৰপৰা স্থানীয় ৰাইজেও উপকৃত হৈছে বুলি মই ভাবোঁ মোৰ স্থানীয় ৰাইজৰ সহযোগতো মোৰ দোকানখনো ব্যৱসায়টো চলি আছে আৰু মোৰ ব্যৱসায়ৰপৰাই তেওঁলোকেও সম পৰিমাণে অৰিহণা যোগাব পাৰিছোঁ এইদৰে আমাৰ মানে কাষ্টমাৰ আৰু ব্যৱসায়ীজনৰ লগত আমাৰ সমন্ধটো সঠিকভাৱে চলি আছে এইদৰে আমি চলাই যাবলৈ পাৰিছোঁ অৰিহণা যোগোৱা ক্ষেত্ৰত মই ইমানখিনি সন্তুষ্টিতি লাভ কৰিব পাৰোঁ আৰু স্থানীয় ৰাইজে কয় আমি এইদৰে সহায় পাইছোঁ বুলি আমাৰ ইয়াৰ দোকানত মোৰ পাচলি সকলো ধৰণৰ বস্তু আছে বুলি তেওঁলোক আহি লৈ যাব পাৰে এইদৰে স্থানীয় ৰাইজৰ মই অৰিহণা যোগাইছোঁ বুলি ভাবোঁ এইদৰে আৰু ভৱিষ্যতলৈয়ো চলাই যাম বুলি ভাবিছোঁ এইদৰে স্থানীয় ৰাইজৰ সহযোগতো মোৰ ব্যৱসায়টো চলি যাব বুলি মই ভাবোঁ ময়ো যেন তেওঁলোকক সময় সুবিধা অনুযায়ী সকলো অৰিহণা যোগাবলৈ সমৰ্থন হ'ব পাৰোঁ এয়াই মোৰ স্থানীয় ৰাইজৰ সহযোগতো মই চলিম মোৰ সহযোগতো তেওঁলোক চলিব পাৰিব বুলি মই ভাবোঁ এইদৰে সকলো ধৰণৰ স্থানীয় ৰাইজৰ সহযোগতো মই চলি আছোঁ আৰু তেওঁলোকো চলি যাব ব্যৱসায় অনুযায়ীয়ে কাম আমাৰ এইদৰে চলি থাকিব স্থানীয় ৰাইজলৈ মই কিদৰে কৰিব পাৰোঁ অনবৰতে মই চিন্তা কৰি থাকোঁ